হেল্ল' অঁ আপোনালোকৰ এইটো হেৰি দেশী পাঞ্জাৱী ষ্টেচনৰ পৰা অথনি এটা আমি চিকেন টিক্কা মচলা অৰ্ডাৰ দিছিলোঁ আচলতে বস্তুটো হৈছে ডেলিভাৰী বহুত দেৰিকৈ আহি পাইছে আমাৰ আৰু ইমান আমি গোটেই এড্ৰেছটো বুজাবলৈ চেষ্টা কৰি আছোঁ তেওঁ বহুত খেলিমেলি কৰিছে যদিও আমাৰ ৰুমটো একদম মেইন ৰাস্তাৰ কাষতে ছয়মাইললৈ আছিলে অৰ্ডাৰটো হয় আৰু মানুহজনৰ ব্যৱহাৰ ন ডেলিভাৰী বয়জনৰ ব্যৱহাৰ আমি অকণমান বেয়া পালোঁ তেওঁ অকণমান ৰুডভাৱে কথাখিনি ক'লে বাকী টিক্কা মচলাটো ঠিকেই আছিলে সেইকাৰণে আমি ভাবিছোঁ যে আপোনালোকৰ যিহেতু ডেলিভাৰীটো বহুত দেৰিকৈ আহিছে আমি সাতটা বজাতে খুজিছিলোঁ এতিয়া চাৰে নটামান বজাত আহিছে ইমান দেৰিকৈ আহিছে সময়টো বহুত হেৰি হৈ সময় বহুত ব্যৱহাৰ হৈ গ'ল সেইকাৰণে পাৰিলে আপোনালোকে ৰিফাণ্ডটো কৰক আৰু আমি হাফ অৰ্ডাৰ দিছোঁ আমি ফুল অৰ্ডাৰ দিছিলোঁ আপোনালোকে হাফ দিছে চ' আঠপিচৰ জাগাত আপোনাৰ চাৰিপিচ আহিছে আৰু মানুহ আমাৰ ধেৰ আছে গতিকে আমাক ৰিফাণ্ডটো লাগে গতিকে যিমান পাৰি সিমান সোনকালে যদি আপুনি দিয়ে তেতিয়া ভাল হ'ব আৰু